শিল্পীসকলে সৃষ্টিশীলতাৰ লগে লগে ব্যৱসায় ক্ষেত্ৰত বিশেষভাৱে তেওঁলোকে ধাৰাসমূহ ৰক্ষা কৰিবলগীয়া হয় বৰ্তমান সময়ত কেনেধৰণৰ গীত মাতৰ আকৰ্ষণটো বেছিকৈ মানুহ কৰে সেই ধৰণৰ আকৰ্ষণমূলক গীত মাত তেওঁলোকে প্ৰস্তুত কৰিব লগা হয় তেওঁলোকে ব্যৱসায় ভিত্তিৰ কাৰণে আৰু যোনসকল নতুন নতুন চিন্তা আছে সৃষ্টিশীলতা আছে সেইসমূহ ব্যৱসায় ভিত্তিত কেনেকৈ আগবঢ়াই নিব পাৰে তাৰ বাবে চিন্তা কৰিব লাগে আৰু শিল্পীসমূহৰ জীৱন নিৰ্বাহ ক্ষেত্ৰত বহুত ধৰণৰ প্ৰত্যাহ্বান দেখা যায় জীৱনশৈলীটো অকণমান উন্নত মানৰ হয় আৰু তাৰ লগে লগে বহু বিভিন্ন ধৰণৰ তেওঁলোকৰ পইচাৰ সৰহ মানে প্ৰয়োজন হয় আৰু এইসমূহত যদি তেওঁলোকৰ কিবা কাৰণত তেওঁলোকৰ শিল্পী শিল্প জগতখন অচল হৈ পৰে তেওঁলোকৰ জীৱন নিৰ্বাহ খুব যথেষ্ট এটা প্ৰত্যাহ্বান দেখা যায়